হয় মই নিজক স্বাস্থ্যৱান কৰিবলৈ দৌৰা বা জ'গিং কৰাৰ বাহিৰেও মই জিমত যাওঁ জিমত বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰোঁ যেনে চে অকল শৰীৰৰ এটা অংশই নহয় গোটেই অংশ যেনে চেষ্ট বাইচেপ ট্ৰাইচেপ ছলডাৰ লেগ আদি ধৰণৰ এক্সাৰচাইজ সকলো ধৰণৰ এক্সাৰচাইজ কৰোঁ লগতে পেটৰ বাবে বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰোঁ এইবোৰ এক্সাৰচাইজ কৰিলে নিজৰ স্বাস্থ্যৰ লগতে মনটোও ভালে থাকে গতিকে এই ধৰণৰ এক্সাৰচাইজবিলাক কৰোঁ